হয় আপুনি কোনে কৈছে

হয় হয়

অঁ হয় হয় হয় অঁ ফ্ৰী আছোঁ অঁ কওকচোন ফ্ৰী আছোঁ

অঁ হয়নি

আপোনাৰ এতিয়া আপোনাৰ ওচৰত যাবলৈ হ'লে মোক ক'ত যাব লাগিব আপোনাক কণ্টেক্ট কৰিবলৈ হ'লে এইটো নাম্বত কৰিব লাগিব নে ক'বাত অঁ অঁ সেই এক্টিংখন ক'ত হ'ব

ডিব্ৰুগড়তে হ'ব হয় হয় হয়

অঁ মেনে হয় হয় হয়

হয় হয় কৰিছোঁ অঁ হয় হয়

আপোনাক ক'ত লগ কৰিম বাৰু তাৰ পাছত এতিয়া আমি কোন জেগাত লগ কৰিম অঁ ৰেলৱে অঁ হয় হয় হয় এতিয়া কোনটো দিনত লগ কৰিলে ভাল হ'ব সেইটো ডেটটো ঠিক কৰিলে'লে ভাল আছিলে

আজি ফ্ৰাই চেটাৰডে আজি চেটাৰডে

হয় হয় হয় হয়

অঁ অঁ

হয় হয় হয় হয় হয় অঁ অঁ অঁ অঁ হয় হয়

হয় হয়

অ'কে আছে নহয় অঁ চব সেইবোৰ দিব ন অঁ অঁ ঠিক আছে

হয় নেকি অঁ অঁ হয় নামটো শুনা শুনা লাগিছে অঁ দে অঁ

আছে ন অঁ ঠিকে আছে দেখা নাই ভালে আছে অঁ ঠিক আছে মই এটা দিন তাৰে এটা দিন ল'ম আপোনাক ফোন কৰিম ফোন কৰি পানে মই তাতে আপোনাক লগ কৰি কি কৰিব লাগে তেতিয়া কথা পাতি ল'ম

জনাই দিম ঠিক আছে